আমাৰ গাঁও বা অঞ্চলত সফল ব্যৱসায় বুলি ক'বলৈ গ'লে প্ৰকৃততে আমি তেওঁৰ আমাৰ যিজন বৰুৱা আমি বৰুৱা ব্যৱসায়ী তেখেতৰে নামটো ল'ব লাগিব হয় তেখেতে বহুত জীৱনত বহুত বহুত কষ্ট কৰি আজি সফলতাৰ শিখৰ স্থানত মানে তেওঁ ভৰি দিছে তেওঁ প্ৰথম অৱস্থাত মানে বহুতো কষ্ট কৰিবলগীয়া হৈছিলে নিজৰ ব্যৱসায়টো আগবঢ়াই নিবৰ কাৰণে তেওঁ প্ৰথম অৱস্থাত তে তেওঁ মানে কৰ্ম কৰিবৰ কাৰণে ব্যৱসায়টোত কাম বন কৰিবৰ কাৰণে কৰ্মীৰ অভাৱ হৈছিলে কিন্তু এতিয়া এই বৰ্তমান সময়ত তেওঁ সেই ব্যৱসায়টো এতিয়া বহুত বহুত মানে ব সফলতাই শিখৰ স্থানত মানে আছে এতিয়া বিভিন্ন ধৰণৰ তাতে ব্যৱসায়টোৱে কাম কৰি আছে বিভিন্ন ধৰণৰ কাম বনে মানে ব্যৱসায়টোৱে সমাজৰ লগতে তাত নিয়োগ হৈ থকা সেই যুৱক যুৱতীসকলক তেওঁলোকে সেই ব্যৱসায়টোৱে বহুতো বহুতো আগবঢ়াই নিছে